আছোঁ আৰু দেই কোনো মতে তোমাৰ ভাল নে ক'ত আছানো পাইছোঁ পাইছোঁ আমাৰ কথাটো চিন্তা কৰিছিলোঁ পইচা পাতিটো অসুবিধা হৈ আছে নহয় মা পইচা মোৰ হাতত ছিক্সটি থাউজেণ্ডমান আছে হয়

আমাৰ ঘৰৰ ফ্ৰণ্টতে মাটি আছে দুকুঠামান তাপা মাটি কথা দেউতাক সুধিলোঁ দিম বুলি কৈছে ফাৰ্ম খুলিবৰ কাৰণে ঘৰটো আমাৰ ঘৰটো আমাৰ ত্ৰিছ ফুট মানে আমাৰ দীঘল কৰিব লাগিব বাৰ ফুটমান বহল কৰিব লাগিব হয়

বাঁহখিনি কিনিব লাগিব আমাৰ বাৰীত বাঁহ নাই আমাৰ গাঁৱতে বাঁহ পাম বাৰু খবৰটো ল'ব লাগিব আৰু এডাল বাঁহত আশী টকামানকে ল'ব গাঁৱত খুঁটাখিনি প্ৰথম বছৰত বাঁহৰ দিব লাগিব বাঁহৰ দিলেও এই গুড়িটো পচি যায় নহয় তাত পলিথিন চলিথিন মেৰিয়াই দিব লাগিব দুবছৰমান চলিব পৰাকে তাৰপিছত পইচা পাতি পালে ফাৰ্মখন অকণ আহল বহল কৰিম বেছিকে পোৱালি সোমোৱাব পাৰিম এতিয়া সদ্যহতে এতিয়া সদ্যহতে দুশমান আৰম্ভ কৰি আমি চাই ল'ব লাগিব আৰু আমি শিকিব লাগিব কিছুমান কথা চাফ চিকুণ হাজিৰাটো দিবই লাগিব

লো ল'ন ল'ন এটা কথা পাতিছিলোঁ মোৰ বেংকত চিনাকী এজন আছে তেখেতে ক'লে বোলে ল'ব পৰা হ'ব তাৰপা মোক সুধিলে কিমান ল'ব মই বোলো দুই লাখ টকামান ল'ব লাগিব এনেকে আমি ব্ৰইলাৰ ফাৰ্মখন খুলিব লাগিব অঁ আৰু পাৰ্টনাৰশ্বিপত খুলিম তেনেকে ক'লোঁ কথাখিনি কোৱাৰ পিছত বোলে তোমালোকে কাগজ পাতিকেইটা দিবাচোন আৰু লগ কৰিবা এনেকে ক'লে আৰু মই অকলে গ'লে কিটা ল'ব পাৰ্টনাৰশ্বিপত যেতিয়া ব্ৰইলাৰ ফাৰ্মখন খুলিম দুইজনে গৈ বেংকত কথাটো পাতিলে ভাল হয় তোমাৰ কিম কোনোবা চিনাকি আছে নেকি

গুচি যাব হয় কিমান দিব পাৰিব অঁ ইনষ্টলমেণ্টৰ পইচাটো বেংকৰ পৰা যেতিয়া ল'ন ল'ব লাগিব ইনষ্টলমেণ্টৰ পইচাটো একমাহৰ কাৰণে ৰাখি থ'ব লাগিব খৰচ নকৰাকে হয় দেৰি হ'ব কাগজ পাতিখিনি চাবমিট কৰিব লাগিব আৰু মই সেইটো কথা পাতিছিলোঁ তেখেতে ক'লে দুই লাখ টকা আপোনালোকে ল'ন ল'ব পাৰিব কিন্তু আপোনালোকে চৰকাৰক দেখাব লাগিব আৰু তেতিয়া তোমালোকৰ এক লাখ টকা ছাবচিডি দিব এক লাখ টকা অফাৰ তোমালোকৰ বোলে ৰিটাৰ্ণ কৰিব লাগিব এনেকৈ এনে অঁ এনেকৈ কথাখিনি বুজাই দিছে কিন্তু তুমি মই দুজন একে লগ হৈ পেলাই ধৰি লওক বেংকলৈ গৈ কথাখিনি পাতিলে সুবিধা হ'ব বুলি ভাবিছোঁ হয় তেতিয়াহ'লে মন হয় নাই তোমাৰ সুবিধাটো চাম মই খালি মানে সোনকাল কৰিব লাগে আমাৰ কাম এটা মনত যেতিয়া ভাবিলোঁ কৰিম বুলি সোনকালে হ'লে ভাল হয় আৰু কামখিনি আকৌ প্ৰথমতে ঘৰ দুৱাৰ বনাব লাগিব আৰু বাঁহ চাহ আনিব লাগিব ভেটি পেলাব লাগিব মাটি তাৰপা ঘৰ বনাব লাগিব ঘৰ বনাই তোমাৰ কাৰেণ্টৰ কথা আছে ফেন চলাব লাগিব বা হেৰি বাল্বটোৱে পোহৰ দিব লাগিব বহুতখিনি কাম আছে নহয় কেতিয়াবা আকৌ তাতে ৰ'দ দিয়ে নহয় আকৌ ৰ'দত লগাব লাগিব নহয় সেইটো বস্তুটো যোগাৰ

বাঢ়িব

আহিব এনিটাইম জলি থাকিব ন হ'লচেল তাতে দোকান এখন আছে কথা পাতিব লাগিব দুইজন যাম আলোচনাটো কৰিম কেনেকে কি দিয়ে আৰু অকল দানা নিলে নহ'ব তাত ভেকচিনো দিব লাগিব পোৱালিবিলাকক

শিকি থ'লে সুবিধা হয় আৰু কামখিনি কৰাত

দুই এবাৰ লোকচান হ'বও পাৰে হ'লেও যেনিবা কামটো এৰি দিব নালাগিব অকল কথা এটা নহয় অকল ব্ৰইলাৰ পুহিলেই আমাৰ প্ৰফিটটো নহ'ব নহয় তাকে লাগিব

কোনোবা এজন আমি ৰাখিবই লাগিব চৌব্বিচ ঘণ্টা আম

হয় তাকে প্ৰথমতে বাৰু কি কৰিলে ভাল আহে

ঠিক আছে মই পিছত কথা পাতিম